আমাৰ এই অঞ্চলৰ মাছৰ নাম ভকুৱা কমন কাপ মাগুৰ শিঙি কুচিয়া কাৱৈ গ্ৰাছকাপ

উচ্চ চাহিদা থকা মাছৰ দাম হৈছে ভকুৱা আছে কুচিয়া মাগুৰ কাৱৈ এই এই চাৰিটাৰ উচ্চ চাহিদা হয় আৰু চিতল আছে চিতলৰ চিতল মাছৰো চাহিদা আছে বৰালি আছে বৰালি ধৰা যায় আমাৰ ইয়াত আপোনাৰ চিতলৰ দাম হৈছে কিলো আপোনাৰ পোন্ধৰশ আৰু মাগ বৰালিৰ দাম হৈছে আপোনাৰ তেৰশ তেৰশ বাৰশ এনেকুৱা যায় আপোনাৰ এই ভকুৱাটো আপোনাৰ আছে এতিয়া বৰ্তমান চাৰিশ কিলো হৈ আছে মাগুৰৰ আকৌ আঠশ আঠশ টকাৰ কিলো আৰু আপোনাৰ এই কাৱৈ আছে আপোনাৰ এঘাৰশ টকা কিলো আৰু আপোনাৰ এই কুচিয়াটো কুচিয়াটো পাবলৈ টান কুচিয়াটো দামটো আৰু অলপ বেছি হয় সদায় একে নাথাকে কেতিয়াবা আপোনাৰ যদি হাজাৰতো পাই কেতিয়াবা আপোনাৰ বাৰশ বাৰশ যায় আপোনাৰ ইয়াত মাছ ধৰা যায় বেছি এইটো যিটো ফিছাৰিত আমি চিতল তিতল এইটোতো আপোনাৰ আমি নিজে এৰি দিয়া যায় চিতল বৰালি ভকুৱা গ্ৰাছকাপ কমন কাপ মিৰিকা এইবিলাক আমাৰ ফিছাৰিতেই এৰি দিয়া যায় সেইটোতো ধৰাই যায় বছৰে বছৰে ধৰা যায় আৰু আপোনাৰ যিটো আমাৰ বনৰীয়া মাছ বুলি কয় কাৱৈ কুচিয়া কুচিয়া যেত কুচিয়া যেতিয়া পানী হয় বানপানীৰ মানে প্ৰভাৱ পৰে তেতিয়া কুচিয়া মাৰিবলৈ যোৱা যায় ৰাতি টৰ্চ লৈ কিনে যোৱা যায় আৰু কিছুমানে আকৌ টেংকিত কুচিয়া জীয়াইও কিন্তু মানে সেইটো বেছি যিমান মানে বনৰীয়াটো সোৱাদ আছে সেইটো সিমান সোৱাদ নাই আমি কুচিয়াটো আমি ৰাতি টিয়াৰ লৈ কিনে যাওঁ টিয়াৰ টৰ্ছ এনেকৈ লৈ বা দা লৈ লৈ কিনে পথাৰৰ ফালে যোৱা যায় পথাৰৰ ফালে যায় যেতিয়া পানী হয় পানীৰ কাষে কাষে তাতে কুচিয়াবিলাক আহি ৰৈ থাকে তাতে আমি হানি কিনে মাৰি সেনেকৈ খাওঁ সেনেকৈ বিক্ৰীও কৰোঁ আৰু আপোনাৰ যিটো এই কাৱৈ চৱৈ কাৱৈ মাগুৰ কাৱৈ মাগুৰ কাৱৈটো পোৱা নাযায় ৰাতি সেনেকৈ চালে কিন্তু মাগুৰো পোৱা যায় এটা যদি বৰশী পাতিও শিঙি কাৱৈ এনেকৈ উঠোৱা যায় গৰৈ মাছ গৰৈ মাছ গৰৈ চেং এনেকৈ আৰু যেতিয়া আমি খাল সিঁচো খাল সিঁচি কিনেও আমি খাল সিঁচি কিনে আমি গৰৈ শিঙি চিঙি শিঙি মাগুৰ গৰৈ কাৱৈ খলিহনা পুঠি এনেকৈ মাছ খাল সিঁচি কিনে উঠো উঠাও বা আমি এই নেট নেট টানি কিনে নেটেৰে উঠাও সেইটো বনৰীয়া মাছটো উঠাবলৈ আৰু এটা সুবিধা আছে আপোনাৰ এই যেতিয়া মেটেকা মেটেঙগাবিলাক থাকে পানী আহঁক আঁহাৰ পিছত যেতিয়া মেটেঙগা থকা যায় ঠাণ্ডা দিন পৰে ঠাণ্ডা দিন পৰক কাৱৈবিলাকে মেটেঙগাৰ তলত যিবিলাক চুলি নিচিনা থাকে তাত সোমাই থাকে সোমাই থাকিলে আমি তলেৰে যেতিয়া নেটখন সোমাই দিওঁ সোমাই দি কিনে চাৰি পাঁচজন লগ লাগি সেনেকৈ নেটখন সোমাই দিলোঁ সোমাই দি ওপৰৰ পৰা মেটেঙগাবিলাক জোকাই জোকাই দিলে নেটখনত কাৱৈ মাছবিলাক ৰৈ যায় এনেকৈ কৱৈ মাছবিলাক ধৰি কিনে সেনেকৈ বিক্ৰী কৰা হয় আৰু আপোনাৰ তেতিয়া কুচিয়াও পোৱা যায় মেটেঙগাৰ তাতে এই যিবিলাক চুলিৰ নিচিনা বুলি ক'লোঁ সেইবিলাকত মই মানে কুচিয়াও সোমাই থাকে সেনেকৈ কুচিয়াও ধৰা যায় আৰু আপোনাৰ যেতিয়া আমি সিঁচি দিওঁ সিঁচি দিলে তেতিয়া আমি গোটেইখিনি মাছ পাওঁ গোটেইখিনি মাছ পালেও কিছুমান আকৌ বোক যদি বেছি থাকে খালত পানীত বোকাৰ তলত মাছবিলাক সোমাই যায় বনৰীয়া মাছবিলাক মাছবিলাক সেনেকৈ সোমাই যায় গ'লে আমি কি কৰোঁ অলপ ৰাতি হ'লে অলপ ৰৈ পানীটো সিঁচি কিনে ৰদ পৰিবলৈ দিওঁ দিয়াৰ পিছত ৰাতি হ'লে অলপমান এটা লিক কৰি কিনে তাত নেট এখন পাৰি লাহে লাহে পানী হয়তো মটেৰেৰে দিলোঁ বা কাষত যদি আৰু খাল চাল আছে তাৰ পৰা আনি অলপ অলপ কৰি এৰি দিওঁ এৰি দিলে পানীটো যেতিয়া যায় থাকিব লাহে লাহে কম কম কৰি যাবলৈ দিও যাবলৈ দিয়াৰ লগে লগে মাছটোৱো বোকাৰ পৰা লাহে লাহে উঠি আহে ওপৰৰ ফালে ভাবে ওপৰৰ ফালে কৰবাত দুৱা খাল চাল থাকিব পাৰে সেই সেই ভাবি কিনে সিহঁতে উঠি আহে উঠি আহিলে আমি নেটটো কুচাই কিনে মাছটো গোটেইখিনি মাছ ধৰিব পাৰোঁ